অঁ হেল্ল' বৰ্ণালী বাইদেউ হয়নে অঁ আপোনাৰ চাহপাত অলপমান লাগিছিলে চিঙি থোৱা আছে নি বাৰু চাহপাতখিনি কুমলীয়া চাহপাতটো লাগিছিলে মোক কেনেকৈ লৈছে কে জি অঁ মই সেই ভাইটিক পঠিয়াই দিম নহ'লে এক কুইণ্টেল মান লাগিছিলে দিব পাৰিবনে অঁ অঁ মই কাইলৈ মানে পঠিয়াই দিম আৰু কাইলৈ গধূলি সময়খিনিত পাবগৈ আৰু গৈ পিনি ঘৰত থাকিব নহয় আপুনি অঁ